আমাৰ ঘৰত যিবোৰ জীৱ জন্তু আছে আমি ভালকে ৰাখাওঁ সিহঁতক চাফ চিকুণ হওক বা যিকোনো ব্যৱস্থা কৰি ভালকৈ ৰখাওঁ কাৰণ আমাৰ গাঁৱৰ ওচৰতে এখন মেডিকেল আছে তাত আপোনাৰ যিকোনো হওক ধৰক গৰু পায়খানাই হওক বা কিবাকিবি হওক তাত পোৱা যায় ঔষধ ওচৰতে ভেটেনেৰি ডক্টৰো আছে আমি ফোন কৰি সিহঁতক মাতোঁ বা সিহঁতিও প্ৰত্যেক মাহত এবাৰ হ'লেও আহে আমাৰ গাঁওখনত গাঁওখনত চোৱা চিতা কৰি যায় যেনেকৈ আমাৰ ঘৰত আছে গৰু গৰু আমি ভালকৈ ওখ ঠাইত ৰাখো কাৰণ সিহঁতৰ তলত হৈ হ'লে অলপ বেয়া হয় চালবোৰ বেয়া হয় আৰু বিশেষকৈ সিহঁতক গা চা ধুৱাই থাকিব লাগে প্ৰত্যেকদিনাই হওক বা এসপ্তাহ মূৰে মূৰে গা চা ধুৱাই থাকিলে আপোনাৰ গাত থকা চিকৰা টিকৰাবোৰ নাইকিয়া হয় তেতিয়া গৰুবোৰ অলপ শকত আবত হয় বা গাখীৰো বেছি দিয়ে আৰু নেক্সট আপুনি আঠুৱা তৰিও সদায় গৰুক আঠুৱা তৰা হয় আঠুৱা নতৰিলে গৰুৰ ম'হ বেছি হৈছে ম'হৰ পৰিমাণ আজিকালি বহুত বেছি ম'হৰ খালে গৰুবোৰ অলপ স্বাস্থ্যৰ বা যিকোনো ক্ষতিসাধন হ'ব পাৰে সেইকাৰণে আমি গৰুবোৰ আঁঠুৱা তৰি পিনি আঁঠুৱা তলত সোমোৱাই থওঁ আৰু নেক্সট আছে আমাৰ ছাগলী ছাগলী আমি ডাঙৰ আমাৰ ফিছাৰী আছে ফিছাৰী ওপৰতে ডাঙৰ ডঙি ঘৰ বনাই দিছোঁ দঙিঘৰৰ ওপৰত আমি ছাগলীকেইটা ভালকৈ ৰাখোঁ ওখত ৰখালে ভাল সিহঁতৰ আৰু সিহঁতক আমি কঁঠাল পাত হওক যি পাত গছৰ যি যি পাত খায় সেইখিনি আমি যোগান কৰোঁ তেতিয়া সিহঁতৰো অলপ অপকাৰ নহয় আৰু বৰষুণ দিলেতো সিহঁতৰ খোৱা বোৱা অলপ দিগদাৰে হৈ যায় সেইকাৰণে আমি ঘৰতে নিম গছ হওক কঁঠাল হওক তেনেকৈ গছ পুলি ৰুই থৈছোঁ সেইখিনি খুৱাওঁ